পৃথিৱীখন সলনি হোৱা বুলি ক'লেতো আমি বহুতখিনিয়েই সলনি দেখিছোঁ এতিয়া চাওক আগতে আমি স্কুল গৈছিলোঁ খোজকাঢ়ি বা চাইকেলেৰে গৈছিলোঁ এতিয়া সেইটো দেখিবলৈ নাই এতিয়া ল'ৰা ছোৱালীবিলাকক নিজৰ মাক দেউতাকে নিজৰ গাড়ীৰে বা নিজৰ মটৰ চাইকেলেৰে অনা নিয়া কৰে আৰু আগতে বহু দিনৰ মূৰত লেণ্ডলাইন টেলিফোনত আমি আমাৰ আত্মীয়সকলৰ লগত যোগাযোগ কৰোঁ কথা পাতোঁ এতিয়াতো সেইটো নাই এতিয়া সকলোৰে হাতে হাতে নিজৰ নিজৰ ম'বাইল ফোনটো ম'বাইল ফোনটোতো নিজৰ হাতত গোটেই পৃথিৱীখন লৈ ফুৰাৰ নিচিনাই হয় আজিকালি তো ম'বাইল ফোনৰ যোগেদি আজিকালি সকলোখিনিয়ে কৰিব পাৰি আমি অনলাইন কাপোৰ কানি ল'ব পাৰোঁ অনলাইন কাৰেণ্টৰ বিল দিব পাৰোঁ লাইন পাতিব ল'গা নহয় আজিকালি আনকি খোৱাৰ খাদ্যও আমি অনলাইনেই আজিকালি আনিব পাৰোঁ ঠিক তেনেকৈ খেলা ধূলাৰ ক্ষেত্ৰটো ল'ৰা ছোৱালীবিলাক আজিকালি পাৰ্কত খেলে বা নিজৰ ঘৰৰ ৰুমৰ ভিতৰতেই আবদ্ধ হৈ খেলে আগতে আমি স্কুলৰ পৰা আহি মুকলি আকাশৰ তলত বন্ধু বৰ্গৰ লগত মুকলি মনে খেলিছিলোঁ সেইখিনি এতিয়া দেখি পাবলৈ নাই এতিয়া আমি আজৰি সমঅত সময়ত সাধু কিতাপ পঢ়িছিলোঁ এতিয়া ল'ৰা ছোৱালীবিলাক সেইখিনি নাই ম'বাইলৰ যোগেদিয়ে ম'বাইল চাই সময় কটাই বা যিকোনো বস্তু শিকিব হ'লেই আজিকালি ম'বাইলতে শিকে বা বৈজ্ঞানিক বস্তুৰ ক্ষেত্ৰটো আমি বহুতখিনি উন্নতি দেখিছোঁ আগতে এতিয়া আমি কেক বনাব কাৰণেও অ'ভেন ব্যৱহাৰ কৰোঁ চাটনি বনাব কাৰণে আমি মিক্সি মিক্সি মিক্সি মেচিন ব্যৱহাৰ কৰোঁ ঠিক তেনেকৈ বহুখিনিয়েই পৰিবৰ্তন হৈছে